অঁ হেল্ল' তোমাক মই আকৌ প্ৰশ্ন এটা কৰিছোঁ দেই তুমি আৰতি নেকি আৰতি নেকি অঁ অঁ মই মানে তোমাক কথা এটা সুধিছোঁ দেই তুমি মোৰ লগত মই মানে এতিয়া অকলশৰীয়কৈ আছোঁ যে মই বেমাৰতে মানে ভুক্তভোগী হৈ আছোঁ মই ডক্টৰৰ চিকিৎসা লৈ আছোঁ মই এতিয়া ডক্টৰে মানে মোক কিধৰণে ৰন্ধা বঢ়া কৰি খাবলৈ কৈছে তেনেকৈ হেৰি দেৱাই পানী কৰি মানে মই টাইমত সিজাই পকাই খোৱাব লাগে মই তোমাক বিচাৰিছোঁ তুমি মোৰ লগত থাকিব পাৰিবানে অঁ তুমি যিমানকৈ বিচৰা সেই সিমানকৈয়ে দিম বাৰু মই খালি মোৰ লগত তুমি থাকিব লাগিব যে চব কৰিব লাগিব কি কি খাব অঁ বেছিকৈ দিম বাৰু এতিয়া মই মানে ডক্টৰে মোক যিখিনি খাবলৈ কৈছে যেনেকৈ ৰন্ধাবোৰ বাঢ়িব লাগিব তুমি পাৰিবা জানো এতিয়া ডক্টৰে কৈছে অঁ ৰন্ধা বঢ়াটো কি কৰি কেনে দিব পাৰিবা ভালকৈ দিব লাগিব অঁ অঁ কি কি বনাবলৈ জানা তুমি অঁ মছলা মছলা এইবোৰ ডক্টৰে মানে মছলা চছলা এনেকুৱা পেটৰ অসুখৰ কাৰণে মছলা চছলা এইবোৰ বন্ধ কৰিছে যে তেল মানা মছলা মানা এইবোৰ মানে মানা আছে অঁ অঁ তেনেকৈ দিব লাগিব আৰু তেল মছলা নহ'ব অঁ তাকে মই সোধোঁ তোমাকো সুধি লৈছোঁ মানে এইখিনি তুমি যেনেকৈ মই বিচাৰিছোঁ তেনেকৈ মোৰ মতে তুমি দিব লাগিব খোৱাব লাগিব ৰান্ধিব লাগিব বাঢ়িব টাইমত দিব লাগিব সেইখিনি কাৰণে মোক তুমি মোৰ লগতেই অনবৰতেই আৰু অনবৰতেই থাকিবই লাগিব তাৰমানে সেইটো কাৰণে তিনি টাইম মানে মোক দিবই লাগিব তিনি টাইম খাবই লাগিব তিনি টাইম মোৰ এইবোৰ খোৱা বোৱাটোৱে মোৰ প্ৰধান দৰকাৰ পৰিছে সেইটো কাৰণে তুমি মোৰ লগতে থাকিবা মই তুমি যেনেকৈ বিচাৰিছা মই তোমাক তেনেকৈয়ে দিম বাৰু সেইটো কাৰণে তোমাক বিচাৰিছোঁ তুমি যেনে তেনে কেতিয়াৰপৰা কেতিয়াৰপৰা পৰা তুমি ক'বা আহিবা তুমি মোক দিবা সেইটো কাৰণে মই আশা পালি আছোঁ অঁ অঁ অঁ তুমি অঁ মোৰ লগত তুমি থাকি ল'ব লাগিব একেবাৰে ৰাতিয়ে দিনে থাকি লৈ মোক মানে ৰন্ধা বঢ়াটো আৰু খোৱা বাচি বাচি দিব লাগিব এতিয়া থাকিব লাগিব ডক্টৰে মানে মোক যিমান দিন সদায় থাকিব লাগিব আৰু মানে সদায় মানে যিমান দিন থাকিব লাগিব মই একেবাৰে অকলশৰীয়া আৰু মোৰ মানে এতিয়া কোনো নাইকিয়া হ'ল আৰু মানে অকলশৰীয়াকৈ আছোঁ আৰু মই অকলেই ডক্টৰক দেখুৱাইছোঁ অকলেই চিকিৎসা কৰি থাকিব লাগিব সেইটো কাৰণে মোক অনবৰতেই থাকিবই লাগিবৰ লগত মই তোমাক যিখিনি পাৰোঁ সেইখিনি মই তোমাক দিয়ে থাকিম মানে আৰু আঁতৰি যাব নালাগিব মোৰ লগত থাকিবই লাগিব তুমি সেইটো কাৰণে মই অঁ সেইটোৱে আকৌ মই দৰমহাটোৰ কাৰণে দিম বাৰু তাৰ কাৰণে চিন্তা কৰি আছোঁ তুমি আকৌ না নো নকৰিবা আকৌ সেইটো তোমাক মই অঁ আকৌ যিদিনা তুমি আহা সেইদিনাখন মোক ক'বা আৰু সেইদিনাখনৰপৰা তুমি মোৰ ঘৰতে থাকি ল'ব লাগিব আৰু অঁ অঁ কেতিয়া আহিবা তুমি কোৱা কেতিয়া আহিবা বাৰু কেতিয়া আহিবা বাৰু কেতিয়া আহিবা তুমি মোক কোৱা অঁ হ'ব বাৰু হ'ব তেতিয়া মই অতি সোনকালেই বিচাৰিছোঁ হ'ব থৈছোঁ তেন্তে দেই ধন্যবাদ হ'ব হ'ব থৈছোঁ